আমিতো এতিয়া লোকেল গাখীয়ে খাইছোঁ আমাৰ লোকেল গৰুৰ গাখীৰ এই এতিয়া জাৰ্ছি গাইবোৰ যে একদম গাখীৰ খাই পাইছোঁ সেইবোৰ একেবাৰে পনীয়া গাখীৰ আৰু দেই একদম ক'ব লাগিব আৰু তেও আৰু যেনিবা এতিয়া আমাৰ মানুহে নাখালেও নহয় এতিয়া নাখালে নহয় মানে এতিয়া এই সকাম বিয়া পাতিলেতো আমাৰ লোকেল গাখীৰে ইমান ব্যৱহাৰ কৰিব নোৱাৰে সেইটো কাৰণে জাৰ্ছি গৰুকে দি দিয়েগৈ আৰু জাৰ্ছি গৰু যাৰ ঘৰত আছে তাৰ ঘৰত গাখীৰ খীৰাই যে সেইবোৰৰ ঘৰতে টেকেলি দিয়েগৈ আৰু এতিয়াটো চলাবই লাগিব আমাৰ এতিয়া লোকেল গাখীৰকণ যিমান হেৰি নহয় পিয়ৰ সেইটো তাৰমানে জাৰ্ছি গৰু ইমান পিয়ৰ নহয় আৰু তাৰমানে বৰ ভাল লাগে আৰু দেই হেৰি ক'ব লাগিব আৰু আমাৰ লোকেল গাখীৰকণ